অঁ হয় মানে বিশেষ মানে কথা এটা আলোচনা কৰিবলৈ কাৰণে মই ফোন কৰিছিলোঁ আপোনালৈ অঁ আপুনিতো মানে শংকুৰাজ কোঁৱৰৰ ছাগৈ গানবিলাক শুনিছে শংকুৰাজ কোঁৱৰৰ গানবিলাক শুনিছেনে নাই আপুনি অঁ তাৰ যিবিলাক মানে মিউজিকবিলাক বহুত ভাল লাগে বহুত মানে মানে মেল'ডী ছং হয় ন তাৰ গানবিলাক আপোনাৰ মানে মানে প্ৰকৃতিৰ ওপৰত বেছি আৰু মানে শব্দবিলাক বহুত নিখুঁট হয় ভাল লাগে আপোনাৰ ছাগৈ তাত কি আপোনাৰ তাতে ছাগৈ কি গান ভাল লাগে নাজানো কিন্তু মোৰ তাৰ মানে আপোনাৰ মানে মানে বৰষা গানবিলাক বহুত ভাল লাগে আৰু যিবিলাক মানে বৰষুণৰ ওপৰত লৈ গানবিলাক গায় বৃষ্টিপাত হওক তো মই ভাবিছোঁ এবাৰ আমাৰ মানে ফাংচনত আপোনাৰ মই মানে ভাবিছোঁ মই এইবাৰ ফাংচনত মানে তেওঁক মানে মানে মানে নিমন্ত্ৰণ কৰিলে ভাল হয় নেকি বেছি আকৰ্ষণীয় হ'ব নেকি আমাৰ মানে গাঁৱত তেওঁক মাতিলে এনেতো তাৰ আগত আপোনাৰ মানে মানে জুবিনো বহুত বহুত হেৰি আছিলে কিন্তু মানে শংকুৰাজে মানে আমাৰ অসমৰ যিটো মানে মিউজিক লেভেলটো এটা নেক্সট লেভেল হৈ পৰিলে মানে এইটো মানে মিউজিকবিলাকত বহুত মানে গতিকে কিবা এটা ভাল লগা হৈ গ'ল তাৰ গানবিলাক অলপ বেলেগ এটা মানে ইউনিক হৈ গ'ল এই গানবিলাক সেইটো কাৰণে সেইটো কাৰণে আমি মানে মানে ডেকাচামে মানে ভাবিছোঁ মানে তাক এইবাৰ মানে নিমন্ত্ৰণ কৰা যাওক মানে আপুনি কি ভাবে এতিয়া ৰিচেণ্টলি যিটো হৈ গৈছে আপোনাৰ অংকিতা নামৰ গানটো কিমান ধুনীয়া শব্দ আৰু লিৰিক্ছবোৰ বহুত ধুনীয়া হয় গানটোৰ ঠিক আছে ঠিক আছে বাৰু দিয়ক তাকে আপোনাৰ

ঠিক আছে বাৰু মই তাকে আপোনাৰ মানে ফিডবেকটো মানে জানিবৰ কাৰণে ফোন কৰিলোঁ বাৰু মানে মানে সকলোৱে বিচাৰে নিবিচাৰে তেওঁ অহাটো সেইটো কাৰণে ফোন কৰিলোঁ

ঠিক আছে হ'ব দিয়ক ঠিক আছে হ'ব দিয়ক